অন্ধবিশ্বাস বুলি ক'লে মানুহে যোনবোৰ মানে বিশ্বাসৰ কোনো অৰ্থ নাথাকে একো অৰ্থই নাই মানে সেইটোৰ মিনিংলেছ কথা সেইবোৰ যে বিশ্বাস কৰি থাকে মানুহে সেইবোলক সেইবোৰকে মানে অন্ধবিশ্বাস বুলি কয় যেনে এটা তেনেকুৱা ধৰণৰ অন্ধবিশ্বাস হ'ল মানুহে ঘৰৰ পৰা ওলালে যদি ৰাস্তাৰে গৈ থাকে কোনোবা মেকুৰী বা ক'লা মেকুৰী এটা যদি তেওঁৰ আগেদি পাৰ হৈ যায় তেওঁ আৰু তাৰ পৰা আগবাঢ়ি নাযায়গৈ ৰখি থাকে বেলেগ কোনোবা মানুহ আগবাঢ়ি যাওঁক পিছতহে যাব পাৰ হ'ব এবাৰ উভতি ঘৰলৈ গুচি আহিব আকৌ ওলাব নাইবা সেইদিনাখন আৰু নোলায়েই তেওঁ ভাবে যে যোনটো সিদ্ধান্ত কৰিব যোনটো কামৰ কাৰণে তেওঁ গৈ আছিলে সেই কামটো মানে পূৰ নহ'ব কাৰণ ক'লা মেকুৰী এটাই ৰাস্তা কাটিলে ত' সেইবিলাক অন্ধবিশ্বাস তাৰ পিছত আৰু এনেকুৱা হাঁচিয়ালে যদি কোনোবাই হাঁচিয়াই দিলে ঘৰৰ পৰা আৰু তেতিয়া নোলায় আৰু তেনেকে এইবোৰ হৈছে অন্ধবিশ্বাস আৰু এইবোৰৰ কোনো অৰ্থ নাই মানে কোনো দিনে ক'তো প্ৰমাণ কৰি কোনো কোনোৱে এইবোৰ লিখি থৈ যোৱা নাই একো যে এনেকুৱা কিবা হৈছে বুলি আৰু একো প্ৰমাণো নাই ত' সেই এইবোৰ বিশ্বাস কৰি এনেই মানে অযথা লাভ নাই মোৰ মতে মই এইবিলাক অন্ধবিশ্বাস মই নকৰোঁ আৰু মই মানে মই বেলেগকো ক'ব বিচাৰোঁ যে এইবিলাক অন্ধবিশ্বাস কৰা ভাল নহয় নিজৰ ওল্টা যি কামৰ কাৰণে আপুনি গৈ আছিলে সেই কামটো নকৰি যদি আপুনি উভতি আহে আপুনি যদি পিছদিনাখন যায় যোনটো কামৰ বাবে আপুনি গৈছিলে সেই কামটো আগদিনাখনৰ যোনটো গুৰুত্ব মানে আগদিনাখন হৈ গ'লে হয় পূৰা কিন্তু আপুনি পিছদিনাখন যোৱাৰ কাৰণে নহ'বও পাৰে তেনেকৈ সময়ৰ মূল্য আছেতো ত' সময়ক মূল্য দিয়া উচিত আৰু এইবোৰ অন্ধবিশ্বাসত মানে নিজৰ সময় নষ্ট কৰাটো একদম অনুচিত বুলি মই ভাবোঁ তেনেকুৱা ধৰণৰ আৰু অন্ধবিশ্বাস দেখিবলৈ পোৱা যায় বিশেষকে যদি গাঁৱলীয়া পৰিৱেশত যোৱা যায় মানে অনবৰতে বিশ্বাস কৰি থকা ডাইনী যখিনী এইবিলাকো এটা অন্ধবিশ্বাস মানে কোনোবা যদি মাইকী মানুহে যদি কিবা চুলি মেলি বহি থাকিলে বা কিবা কৰিলে বা অলপ কাৰোবাৰ কাৰোবাৰ নাৰ্ভৰ প্ৰব্লেমো থাকে বা তেনেকুৱা মেণ্টেল প্ৰব্লেমো থাকে ন ত' তেওঁলোককো মানে এনেকুৱা যখিনী চখিনী বুলি কৈ পেলাই তেওঁলোকক শিলগুটি চিলগুটি দলিয়াই বান্ধি জ্বলাই পা মেলি এইবিলাক মানে এটা ডাঙৰ অন্ধবিশ্বাস এইবোৰ মানে কৰিলে মানুহৰ পৰিয়াল এটা পৰিয়াল ধংস হৈ যাব পাৰে ন ত' সেইবিলাক কৰা ভাল নহয় আৰু অন্ধবিশ্বাস লাহে লাহে কমি গৈ আছে আমাৰ সমাজৰ পৰা যোনটো বহুতেই বেছি ভাল কথা আৰু এনেকৈ যদি লাহে লাহে নাইকিয়া হৈ যায় একদমেই নোহোৱা হৈ যায় অন্ধবিশ্বাস তেতিয়া আমাৰ সো সমাজৰ উদ্গতি উন্নতি হ'ব বুলি মই ভাবোঁ